ইয়াত জন্তুবোৰ চৰিবলৈ আমাৰ বহুতো সুবিধা আছে আৰু ডাঙৰ মানে বহল পথাৰ আছে ইয়াত জন্তু জন্তুবোৰ চৰিবলৈ একো অসুবিধা নহয় আমাৰ ইয়াৰ সেউজীয়া ঘাঁহে গোটেই পথাৰ ভৰি থাকে গতিকে জীৱ জন্তু চৰিবলৈ আমাৰ ইয়াত একো অসুবিধা নাই বা জীৱ জন্তু পুহিবলৈ আমি অসুবিধা একো নেপাওঁ

জী জীৱ জন্তু পুহিবৰ বাবে তেতিয়া আমাৰ ইয়াত কিছুমান অসুবিধা দেখা যায় সেইখিনি যদি আমি দূৰ কৰিব পাৰোঁ

পানীৰ অভাৱ পানীৰ অভাৱটোতো ইয়াতো কোনোদিন আমি দেখা নাই গৰু বা পোহনীয়া জন্তুৰ বাবে আমাৰ এটাই দায়িত্ব আছে বা আমি এটাই জানিব লাগে য'ত জীৱ জন্তু

মানে জমা নকৰে সেইখিনি দূৰলৈ পেলাই বা পুতি থয় তেতিয়া আমাৰ পৰিৱেশ বা জলবায়ু আমাৰ বহুতো ইয়াত ভাল হৈ থাকিব গতিকে পোহনীয়া জন্তুৰ বাবে আমি আমাৰো কিছুমান কৰণীয় আছে আমি সেইখিনি সকলো মিলি জুলি সেইখিনি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি থ'লে আমাৰ জীৱ জন্তুবোৰৰ কোনো অসুবিধাৰ সৃষ্টি নহয়